পইছা দিব লগা হৈছিল আৰু সেই সময়ত মোৰ ঘৰৰ অৱস্থা অৰ্থনৈতিকভাৱে একেবাৰে দূৰ্বল আছিল সেই সময়ত নিজে যিমানখিনি পাৰোঁ সিমানখিনি কৰি মেলি ঘৰখনো চলাইছিলোঁ যিহেতু মোৰ ঘৰত মা আছে ভন্টী আছে আৰু তেওঁলোকক পাল পৈচান ধৰা উপৰিও মই বাইদেউলৈ পইচা পঠাবলৈও মই দিনে কিছুমান ৰেষ্টুৰেন্টত কাম কৰিব লগা হৈছিল